হেল্ল' হয় ৰবিদা মোক কাইলৈ কাৰণে এখন কেব বুক কৰিবলৈ আছিলে হয় যোৰহাটলৈ লাগে যোৰহাটলৈ যাবলৈ মোৰ লগত আৰু তিনিজন মেম্বাৰ যাব ড্ৰাইভাৰ নালাগে ড্ৰাইভাৰ আমি নিজে ড্ৰাইভ কৰিম অকল গাড়ীখনহে লাগিছিলে কিমানমান ল'ব বাৰু এদিনৰ কাৰণে দাদা তিনি হাজাৰটো বহুত হৈ গৈছে নহ্ এদিনৰ কাৰণে পোন্ধৰশ লওক মইতো আপোনালোকৰ ৰেগুলাৰ কাষ্টমাৰ নহ্ চ' অলপ কম কৰি দিব পাৰে আৰু আৰু মোৰ ওচৰত প্ৰ'ম' ক'ডো আছে ত' ডিছকাউণ্ট কৰি দিয়ক অলপ

ঠিক আছে কৰি দিব নহ্ হয় ঠিক আছে তেতিয়াহ'লে ৰাতিপুৱা আপোনাৰ হেৰি ছটামান বজাত মানে ৰেডি মানে থ'ব আৰু হয় অ' ঠিক আছে ধন্যবাদ দেই